অ হেল্ল' অ তাকে আকৌ বহুত দিনৰ মূৰত মনত পৰিছে সেইকাৰণে ফোন এটা কৰিছোঁ আৰু খবৰ খাতি এটা ল'বলৈ বুলি ভালেই ভালেই আপোনাৰ ভাল অ বিহু ধুনীয়াকৈ চলিছে পূৰা ফুৰ্তি ফাৰ্তা কৰিছোঁ নাচিছোঁ গাইছোঁ

বিহু পিঠা কি বনাম আৰু বেছিকৈ আমাৰতো তিলপিঠা ঘিলাপিঠা এইবিলাকেই বনোৱা হয় আৰু সেইকাৰণে তাকে চিন্তা কৰিছোঁ এই ল'ৰাকেইটাৰ যদি গা চা ভাল থাকে যাম আৰু এপাক সবৰ ভাল চাগৈ ঘৰত অ তাৰপৰা অ বিহু ফাংচন পাতিবলৈ লৈছে বাৰু ব'হাগৰ লাষ্ট মানতে হ'বগৈ আৰু সন্মিলন পাতিব

ভালে ভালে

অ ও আহিব আকৌ সময় সুবিধা মিলাই কিনি অ অ সবকে লৈ আহিব পৰিয়ালৰ সবকে মাতিছোঁ আৰু সকলোৱে আহিব অ অ তোমাৰ মালিককো লৈ আহিবা অ অ কি কৰি আছে আজিকালি

অ ঠিক আছে বাৰু